অঁ মই এতিয়া গাঁওখনত যিখিনি ব্যৱসায় পাতি কৰি আছে গাঁৱৰ গঁঞাই কাম কৰিছে সেইখিনি মই সিহঁতক এই উৎসাহ দিছোঁ আৰু মই সহায় কৰিছোঁ কৰি আছে সিহঁতক দিহামতে মই যিখিনি কাম কৰিবলৈ কওঁ কেনেকৈ কৰিবলৈ দেখুৱাইছোঁ ফিছাৰীত মাছ কেনেকৈ পুহিলে কি দিব লাগে কি কৰিব লাগে সেইখিনি ক'ম তাৰপৰা আকৌ এই ব্ৰইলাৰ ফাৰ্ম খুলিলে কি কেনেকৈ কৰি থ'ব লাগে ব্ৰইলাৰ কি দিব লাগে কেনেকৈ থ'ব লাগে সেইখিনি শিক্ষা দিওঁ তাৰপৰা দোকান পোহাৰ কৰিলে দোকানত কেনেকৈ থাকিব লাগে কি কৰিব লাগে বেহাৰ বাণিজ্য কেনেকৈ কৰিব লাগে কৰিলে কি হয় সিহঁতক মই সেইখিনি শিক্ষা দি দি কেনে কৰি থাকোঁ আৰু সিহঁতে সেইখিনি কাম কৰিয়েই উন্নতিৰ পথ পাইছে উন্নতি কৰি গৈ আছে আৰু মই মোৰ যিখিনি শিক্ষাগতৰ প্ৰতি মই আগুৱাই নিছোঁ ল'ৰা ছোৱালীবিলাকে শিক্ষা কৰিও আগবাঢ়ি গৈছে পঢ়া শুনা কৰিছে সকলোফালে গাঁওখন উন্নতিৰ পথলৈ যোৱাও উজ্জ্বল দেখিছোঁ মই সেইখিনি দেখি মই বৰ আনন্দ পাইছোঁ আজি মোৰ যিখিনি শিক্ষা কৰিবলগীয়া কাম কৰি আছে মই সিহঁতক যিখিনি দিহা দিছোঁ এইখিনি কৰিলে এনেকুৱা হ'ব এইখিনি কাম কৰিলে এনেকুৱা কৰিব লাগে দোকান এনেকৈ চলাব লাগে বেহা বাণিজ্য এনেকৈ কৰিব লাগে সেইখিনি কাম কৰিলে তোমালোকে এনেকুৱা উন্নতি পথলৈ যাব লাগিব ফিচাৰীত মাছ পুহিবলৈ এনেকুৱা হ'ব লাগিব আৰু হাঁহ ছাগলী গৰু গাই পুহিলে যিখিনি কৰিব লাগে সেইখিনি কাম কৰিব লাগে সেইখিনি কাম কৰি আছোঁ সিহঁতি সিহঁতেও কৰি আছে গাঁওখন সেইখিনি কাম কৰি কেনে উজ্জ্বল কৰিছে আও সিহঁতে কৰি কেনে আৰু গোটেই জীৱন জীৱিকা অৰ্জন কৰিছে সকলো ফালে উন্নতি দিশলৈ গৈ আছে গাঁওখন আৰু আমিও গৈ আছোঁ দোকানত কাম কৰিছোঁ দোকান চলাইছোঁ হাঁহ কুকুৰা পুহিছোঁ আৰু এই ফিচাৰী মাছ পুহিছোঁ মই যেনেকৈ কৰিছোঁ সেইখিনি কাম সেই গাঁৱৰ গঁঞাকো দি কৈ আছোঁ গাঁৱে গাঁৱেও দেখিছে শিক্ষা দিছোঁ সিহঁতেও কৰি আছে মোক চাইকেনে সিহঁতেও উন্নতিৰ পথলৈ গৈছে আৰু সেইখিনি কৰিও আমি গোটেই গাঁওখন উজ্জ্বল কৰি তুলিছোঁ আমি সেইখিনি কাম কৰা আমাৰ কৰ্তব্য আমি কৰি আছোঁ আৰু সিহঁতেও কৰিছে সেইখিনি কৰি কৰিয়ে আৰু আমাৰ অভ্যাস হৈছে আমি সেইখিনি কামতে ব্যস্ত হৈ থাকিবলগীয়া হৈছে আৰু সেইখিনি কাম কৰিয়ে আমি উজ্জ্বল কৰিছোঁ কিছুমানে সেইবোৰ কৰি আগতে যি আছিলে যেনেকুৱা ধৰণৰ আছিলে ভগা ঘৰ ভগা পঁজাত আছিলে আজি তেনেকুৱা মানুহে বিজনেছ কৰি কৰি পকা ঘৰ বনাইছে গৰু গাই পুহি হাঁহ ছাগলী পুহি সাধাৰণ কাম কৰিও বহলাই গৈছে আৰু সিহঁতে টকা পইচা কৰি দি বহুত উন্নতিৰ পথত কৰিছে ঘৰ দুৱাৰ লৈছে ল'ৰা ছোৱালী পঢ়া শুনাৰ প্ৰতিও টকা পইচা দিও উন্নতি কৰিছে সেইখিনি কাম কৰি বহুত গাঁওখন উজ্জ্বল কৰি গঢ়ি তুলিছে আৰু আমি খুব ভাল পাইছোঁ আৰু সেইখিনি কাম বৰ্তমান কৰি আছোঁ আৰু ভৱিষ্যতলৈ কৰিম বুলি আমি মনত ধাৰণা কৰিছোঁ আৰু কৰিমেই আৰু কৰি ভাল লাগিছে আৰু সদায় কৰিবলৈ ভাল লাগিছে কৰিয়ে থাকিম সেইখিনি ভাল টকা পইচা উন্নত হৈছে আমাৰ সেইখিনি আৰু